হেল্ল'

কি কৰিছে

ঘৰতে আছেনে খালোঁ আপুনি খালে নাই

যাব লাগিছিলে আকৌ কেতিয়াকৈ যাব

নালাগে দিয়ক আৰু আজি এতিয়া গধূলিয়ে হ'ব হ'ল আৰু কাইলৈকে ওলাব কৰিবগৈ লাগিব আৰু যদি যায় লগতে দুয়োজনীয়ে কৰি আহিমগৈ এনে আৰু কিবাকিবি ঘৰৰ বস্তু যি তি ভাত অঁ মানে হেৰি দালি চালি যি পাওঁ আৰু চব আনিম আৰু যি পাওঁ

অঁ আনিমগৈ আকৌ তেতিয়া অকলশৰীয়াহে ল'ৰাকেইটাক খোৱাই বোৱাই পিন্ধাই উৰাই নিয়ালৈ বহুত টাইম লাগিব নহয় ওলাই যাওঁতে

আপোনাৰকেইটা বাৰু অকণমান ডাঙৰেই আমাৰকেইটাটো আৰু খোৱাাই বোৱাই আকৌ লৈয়ো যাব লাগিব খোৱা বস্তু চস্তু আপোনালোকৰ নিচিনা নহয় গৈ মেলি বিশালতে সোমামগৈ আৰু অঁ তাতে চব পায়ে যি মন যায় বিশেষকৈ পাকঘৰৰ বস্তুবোৰ বেছি ভাল পাকঘৰৰ বস্তুবোৰ বেছি ভাল তাত অঁ তাব চাববোৰ গ্লাছৰ বস্তু কেইটামানো আনিব লাগিব অঁ অঁ মুখা অকমান ঘৰৰফালেও গৈ আহিম আৰু ইফালে সিফালে ল'ৰাকেইটাকো এপাক

মিনা বজাৰ আমাৰ ল'ৰাই চালেগৈ এদিন প্ৰথম দিনাই চালেগৈ মই নাইযোৱা আপুনি গৈছিলে নেকি অঁ মিনা বজাৰ শেষ হ'ল নহয় অঁতো গৰম বন্ধৰ আগতেই গ'ল পঁচিছ তাৰিখ মানেই গ'ল নেকি অঁ গ'ল কেতিয়াবাই গ'ল মিনা বজাৰ হ'ব পাৰ্কত সোমাই আহিম ল'ৰাকেইটাক অকণমান ঘূৰাই আনিম পাৰ্কতে অকণমান টাইম লৈ যাম দিনটো থাকি গধূলি সময়ত ঘৰ পাই যামহি আৰু

খেতিপথাৰ কি হ'ল অঁ চবৰে একেই হৈছে আৰু এইবাৰ

তেনেকুৱাই বৰষুণ দিছেহে দিছে পথাৰত পানীয়ে নাই

কি হয় এইবাৰ

তাকে হ'ব তেতিয়াহ'লে দিয়ক কাইলৈ ওলাব আৰু বজাৰলৈ সোনকালে ওলাব আৰু অকণমান টাইমটো থাকিম আৰু ঘৰতো সোমাম পাৰ্কতো সোমাম তাৰপৰা আহি থাকিম আৰু লাহে ধীৰে হ'ব দিয়ক তেতিয়া